হেল্ল' ধেমাজি টুৰিষ্ট এজেঞ্চীত লাগিছেনে বাৰু হয় মই মই ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ মই ভ্ৰমণ এটাত যাম বুলি ভাবিছিলোঁ আমাৰ পৰিয়ালৰ ঘৰৰ সৈতে হয় হয় অঁ দহ তাৰিখমানে যাম আমাৰ ঘৰৰ মানুহ আঠজনমান যাব অঁ সাতজনমান যাব অঁ মই যাম মই

আছে আছে ডাঙৰ আছে সৰু আছে মই যাম মোৰ মা যাব দাদা যাব বৌ যাব তাৰপিছত বা যাব ভিনদেউ যাব আৰু মোৰ ছোৱালীজনী যাব এইটোৱে সৰু হৈ আছে আমি আপো আপোনাৰ আপোনালোকৰ সহায়ত যে যাম কোন কোন জেগাত ফুৰিব পাৰোঁ কিমান জেগা মানে

অঁ সৰু এজন আছে আৰু আমি যে যাম আমাৰ ডাঙৰখিনি পইচাটো কিমান হ'ব মানে প্ৰাইচটো কিমান হ'ব আমি যোৱা এজনৰ প্ৰতি হয় হয় অঁ সৰু ল'ৰা ছোৱালী সাতজনৰ ভিতৰত এজনতো সৰু আছে ঠিক আছে অঁ সৰু ল'ৰা ছোৱালী যেনিবা বেমাৰ হ'ল তাৰে তাৰ কিবা ব্যৱস্থা আছে জানো খোৱা বোৱাৰ বাবে ভাল হোটেল এখন চাই দিব কাৰণ আমি বহুতবাৰ গৈছোঁ ভাল হোটেল নাই পোৱা খোৱা বস্তুৰ পৰা আমাৰ বহুতো মানে গেছ হৈছে বেমাৰ হৈছে এই সেইকাৰণে আমাৰ যি মানে থলুৱা খাদ্য পায় ন তেনেকুৱা হোটেল এখন চাই দিব

ঠিক আছে হয় হয় দহ তাৰিখে যাম ঠিক আছে দিয়ক এডভাঞ্চটো দি দিম বাৰু কিমান লাগিব এডভাঞ্চ ঠিক আছে ফিফ্টী পাৰ্চেণ্ট এডভাঞ্চ দিম বাৰু নেক্সটো আমি ঘূৰি আহি দিলেও হ'ব নহয় আপোনাক ঠিক আছে ঠিক আছে